হয় দাদা শুনা পাইছেনে

অঁ হয় অঁ মই মানে কথা এটা জানিব বিচাৰিছিলোঁ মানে আমাৰ ওপৰত এটা ঘৰ বনোৱা হৈছে নতুনকৈ হয় মানে ৰুম তিনিটা বনোৱা হৈছে তাৰ বাবে মানে আপোনাৰ গোটেই ৱাইৰিং ধৰি লওক ইলেক্ট্ৰিচিটিৰ কামখিনি মানে

হয় মানে তিনিটা ৰুমত ধৰি লওক আপোনাৰ হয় তিনিটা ৰুম ধৰি লওক তিনিটা ৰুমত তিনিখন ফেন আপোনাৰ গোটেইকটা ৰুমতে দুটা দুটা লাইট

হয় হয় নতুনকৈ বনাইছোঁ হয় বনাব পৰা যাব হয় হয়

অঁ হয় হয় হয় আপুনি সেইভাগে যিভাগে ভৰাই থৈছিলে সেইভাগে ভালকে থোৱা আছে সেইখিনি বস্তু চস্তু কাৰ্টনৰ ভিতৰতে আছে মই অলপমান ওলাই আহিছোঁ আৰু এনেই ধৰি লওক ৱাইৰ চৱাইৰ আছিলে বাৰু অলপমান বৰ বেছি নাই মানে দাদা হয়

খৰছ হ'ল সেইটো কাৰণে মানে অলপ কমিলে ধৰি লওক এতিয়া ক'বলে গ'লে মানে বহুত কমেই আছে মানে সেইকাৰণে আপোনাক কৈছিলোঁ মানে এবাৰ আপুনি যদি পাৰিলেহেঁতেন এতিয়া এনেই নহয় আপোনাৰ এটা এষ্টিমেট এষ্টিমেট হিচাপত কওকচোন বাকীখিনি বাদ দি ধৰি লওক মানে তিনিটা ৰুমৰ কাৰণে সৰু সুৰা হয় হয় ৰুমটো চাব পাৰিব হয়

দুটাকে অঁ

অঁ এখন এখন ব'ৰ্ডতে মানে হয় অঁ এখন এখন ব'ৰ্ডে মানে বহাম বুলি ভাবিছোঁ দাদা গোটেই মানে তিনিটা ৰুমত মানে তিনিখন ব'ৰ্ড বহাম বুলি ভাবিছোঁ মানে হয় তাৰ পৰা কওকচোন আপুনি মানে কেনেকৈ কি ধৰণে হেৰি কৰিব পৰা যাব মানে তিনিটা ৰুমত আপোনাৰ দুটা দুটা লাইট থাকিব এখন এখন ফেন থাকিব

অঁ হয় হয় হয় তাত আছে ৰখাইছে হয় হয় হয় হয় হয় হয় সেইটো ক'ব নোৱাৰে বাৰু হয় হয় হয় হয় হয় সেইটো হয় বাৰু হয় হয় হয় হয় হয়